হেল্ল' অ' কওকছোন অঁ হয় দিয়ক অঁ গম পাইছোঁ সিমান ৰিজাল্ট ভাল নহ'ল টিউশ্যন দিছোঁ আমিও অলপ গুৰুত্ব দিছোঁ কিন্তু পৰীক্ষা সিমান ভাল নহ'ল তাকেতো

অঁ শুনি আছোঁ কওক কথা নুশুনে আমি কি আপুনি কি কৰিলে ভাল হ'ব ল'ৰাটো কওকচোন ল'ৰাটো কি কৰিলে ভাল হয় কওকচোন টিউশ্যনতো দিছোঁৱেই নপঢ়ে যে আপুনিও আপুনি অলপ মাৰ ধৰ কৰিবছোন কৰি ধমকি চমকি দিব তেতিয়া পঢ়িব এ এই ইংৰাজীখন অলপ টান পায় সেই গতিকে পঢ়িবৰ ইমান হেই নকৰে আপোনালোকৰ ভৰসাত দিছোঁ এতিয়া আমি কি ক'ম ভাল হ'ব লগা কাৰণেই দিছোঁ আমি ভাল হ'ব বুলিয়ে

নাই নাই নাই ম'বাইলটো অনবৰতে ম'বাইলটোৱে টিপি থাকে দেখোন ম'বাইলটোৱে এনি টাইম টিপি থাকে সেইটোৱেতো কথাই নুশুনে সি নাই নাই কথা নুশুনে যি ম'বাইল হেৰি কৰিলেও আৰু মনে মনে আৰু ম'বাইল লয় কিবা লয় হেনেহেন থাকে

এ হ'ব দিয়ক চাৰ